হেল্ল' অঁ অঁ চুমন এ অই কি খবৰ তোমাৰ ভালনে অঁ ক'ত ঘৰতে আছা নে ক'ত আছা হেল্ল' অঁ ঐ স্কলাৰশ্বিপ ওলাইছে নহয় গম পোৱা নোপোৱা অঁ স্কলাৰশ্বিপ ওলাইছে সোনকালে লাষ্ট ডেট পাৰ হৈ যাব নহ'লে সোনকালে অনলাইন কৰি মানে হেৰি কৰিব লাগে ডকুমেণ্টছবিলাক আপডেট কৰিব লাগে আপলোড অঁ এইটো তোমাৰ আগষ্টতে লাষ্টলৈ কৰিব লাগিব নেকি অঁ হেৰি কৰিবা এ ওলাবা নহ'লে লগত কৰি দিম অনলাইনতো অঁ অঁ অঁ তাৰপৰা পঢ়া শুনা কেনে চলিছে অঁ ই নক'বা আৰু পূৰা চলিছে একজাম পাইছেহিয়ে নহয় আৰু হেৰি কৰিবা স্কলাৰশ্বিপটো অনলাইন কৰি দিম বুইছা কেইটকামান পাওঁ নেকি আকৌ অঁ বাকি ভাল আৰু ন অঁ একজামলৈ শুভেচ্ছা থাকিল দেই অঁ মই অঁ অঁ মই জনাই দিম বাৰু কোনে কেতিয়ালৈ অনলাইন কৰিব লাগে স্কলাৰশ্বিপৰ দেই ঠিক আছে দিয়া বাই বাই অঁ ৰাখিছোঁ দিয়া অঁ